কৌষ্ঠকাঠিন্য ভাল কৰিবৰ কাৰণে আমি বহুতো ব্য়ৱহাৰ বহুতো ব্যৱস্থা আমি নিজে হাতত ল'ব লাগে প্ৰথমতে আমি ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে ডাক্তৰে আমাক কি কি দৰৱ পানী দিয়ে সেইবোৰৰ ওপৰত আমি লক্ষ্য কৰিব লাগে সেইবোৰৰ উপৰত লক্ষ্য কৰি ডা ডাক্তৰৰ দৰৱ পানীবোৰ সময়মতে হৈছেনে নাই তাৰ ওপৰত নিজে গুৰুত্ব দিব লাগে কাৰণ প্ৰথম প্ৰথম চিকিৎসক তাৰপিছতে নিজৰ শৰীৰৰ কথাটো নিজে ভাবিব লাগিব নিজে আমি কেনেদৰে শৰীৰটো উন্নত কৰিব পাৰোঁ তাৰ পাছত সেই কথাটো ভাবিব লাগিব প্ৰথম চিকিৎসকৰ কথা ভবাৰ পাছতহে আমি নিজৰ শৰীৰৰ কথাটো নিজে গুৰুত্ব কেনেকৈ ল'ব লাগে সেই কথা ভাবিব লাগিব তাৰপিছত আমি চাব গ'লে সকলো পাচলিবোৰ আমি ঘৰুৱা পাচলি খাব লাগিব ঘৰুৱা পাচলি যেনে জিকা অমিতা আৰু ফল মূল চল মূলবোৰ খাব লাগিব খুব পাচলিবোৰ আমি নিজে বইল কৰি খাবলৈ খালে খুবেই ভাল বইল কৰি খালে আমাৰ পায়খানাৰ দুৱাৰখন খুব কোমলভাৱে মুকলি হ'ব পায়খানাত আমাৰ সুবিধা হ'ব তেল মছলাজাতীয় খাদ্য এইবোৰ খুব আমি খোৱাটো বন্ধ কৰিব লাগে কাৰণ সেইখন সেইবোৰ খালে আমাৰ পায়খানাৰ দুৱাৰখন খুব জ্বলা পোৰা কৰিব আমাৰ পায়খানা কৰাত অসুবিধা হ'ব